মোৰ জেঠা এটা তাৰ মানে নাটক আছিল ৰাজেন শীল বুলি তেওঁ মাজে মাজে মোক সাধুকথা কৈছিল ৰজা হৈছিল ৰজাৰ মানে পাৰ্ট কৰিছিল সেইবিলাক সাধুকথা সৰুতে কৈ আছিল মানে মোৰ জেঠাজনে এতিয়া তেওঁ নাই বহুত কথা তাৰ মানে কৈছিল আৰু সৰুতে ৰজাৰ ৰাণীৰ কেনেহেন মানে হেৰি আছিল নাটক জগতৰ কথা কৈছিল সৰুতে এনেহেন কৰিব লাগে সেনেহেন কৰিব লাগে মেক আপৰ এনেহেনকে বহুত ধৰণৰ কথা কৈছিল আৰু